ছয় জুন দুহেজাৰ ঊনৈছ সাত এপ্ৰিল দুহেজাৰ বাইছ দহ মে' দুহেজাৰ আঠ বাইছ জানুৱাৰী দুহেজাৰ এক আঠাইছ অক্টোবৰ দুহেজাৰ দহ